ধেমাজি জিলাখনত কিছুমান বহুতো এনেধৰণৰ ঠাই আছে যিয়ে বহুত তো জেগাৰ পৰা বহু দূৰ দূৰণিৰ পৰা পৰ্যটকে পৰ্যবেক্ষণ কৰিবলৈ আহে ধেমাজি জিলাত যেনে হাবুং হাবুংখন আমাৰ খুবেই প্ৰিয় ধেমাজিবাসীৰ বাবে হাবুং বহুতেই প্ৰিয় কেইদিনমানৰ আগত মই হাবুঙলৈ গৈছিলোঁ তাত বিভিন্ন ধৰণৰ গছ গছনি চৰাই চিৰিকটি আদি পৰিপূৰ্ণ তাত গৈ এনে লাগিল যেন প্ৰাকৃতিক সৌন্দৰ্যত বিয়পি পৰিছোঁ হাবুঙৰ চাৰিওকাষে যি গছ গছনি চৰাই চিৰিকটিৰ যি শুৱলা মাত সেই মাত শুনি আমাৰ মনত এটি প্ৰফুল্লিত আৱাস কৰি তোলে ধেমাজিৱাসীৰ বাবে এই সৌভাগ্য যে ধেমাজিত আৰু ঘুগুহা দৌল সেই ঘুগুহা দৌল অৱস্থিত যি ঠাইডখৰ সেইডখৰ প্ৰায় মোৰ প্ৰিয় বহুতো দূৰ দূৰণিৰ পৰা পৰ্যটকে আহি ধেমাজিত উপস্থিত হৈ যি ঘুগুহা দৌল হাবুং আদি পৰ্যবেক্ষণ কৰিছে যি সৌন্দৰ্য লাভ কৰিছে সেই দৰ্শনাৰ্থীসকলে খুবেই প্ৰিয় বুলি কৈ গৈছে ধেমাজিত এনেধৰণৰ বহুতো স্থান আছে যি সকলো মানুহেই গম নাপায় যিবোৰে ধেমাজিখন ফুৰিবলৈ আহে সেই ধেমাজিৰ ঠাইডখৰ যি আকৰ্ষণীকমূলক দৃশ্য দেখা পোৱা যায় সেইবোৰ দেখি সকলো পৰ্যটকে ভাল বুলি আৰু প্ৰিয় বুলি কৈ যায় ধেমাজিখন খুবেই প্ৰিয় বুলি সকলো মানুহৰ পৰাই গম পোৱা গৈছে